চৰাই ভাল লাগে বাঁহলৈ থাকে মাকহঁতে বাপেকহঁতে পোৱালি দি ওলালে মানে মাকে বাপেকে টোপ খুৱায় এজনে ৰখি থাকে এজন যায় আকৌ সেইজনে টোপ আনেগৈ টোপ আনি খুৱায় আকৌ এজন ওলাই যায় সেইজনে ৰখে এনেকৈ মাক গ'লে মা বাপেকে ৰখে বাপেক গ'লে মাকে ৰখে তেনেকৈ টোপ আনি খুৱায় চাই বৰ ভাল লাগে চাই থাকিলে চাই থাকিবলৈকে মন যায় তেনেধৰণে আৰু কিছুমান চৰায়ে বৰ ধুনীয়াকৈ তামোল গছত বা গছতে বেছিভাগ থাকে তামোল গছতে তামোল গছত বৰ ধুনীয়াকৈ টুপিটো নিচিনাকৈ বাঁহ বনায় বাঁহ বনাই তেওঁ কি তুমতুম চৰাই কয়নে কি কেনেকুৱা এজনী চৰাই আছে সৰু সেই চৰাই বনায় ধুনীয়াকৈ বাঁহটি বনায় দীঘলকৈ দেখি বৰ ভাল লাগে বাঁহটি সেই বাঁহটি সেই এনেকুৱা সুন্দৰকৈ বনাই নহয় কেনেধৰণে বনাই তাৰমানে চাই ভাবি অনুভৱ কৰিবই নোৱাৰি ইমান ধুনীয়াকৈ বনায় সেয়ে হেৰি কি কয়